ধেমাজি জিলাত আচলতে মূল পৰিবহণ বুলি ক'বলৈ গ'লে আমাৰ ৰে'লৱে বাছ এ এছ টি চি বাছ ই ৰিক্সাচ অ'ট' সেইবিলাকেই যিহেতু আমাৰ ধেমাজিত কোনো ধৰণৰ মানে বিমান বন্দৰ নাই আমি যদি দূৰ যাত্ৰা কৰিবলগা হয় তেতিয়াহ'লে আমি ৰে'লত অহা যোৱা কৰোঁ আৰু যদি বেছি ওচৰ স্থানত যাব লগা হয় তেতিয়াহ'লে আমাৰ বিভিন্ন ধৰণৰ অ'ট' বিলাক আছে ই ৰিক্সাচ আছে আৰু কোনোবাই যদি পাৰে তেওঁলোকৰ নিজা গাড়ী যদি থাকে তেওঁলোকে সেনেকেই যায় কিন্তু এইবিলাক সাধাৰণ ব্যক্তিৰ কাৰণে আচলতে বিকল্পবোৰ ইমান

ত্ৰুটিপূৰ্ণও বুলি মই ভাবোঁ কাৰণ এজন সাধাৰণ ব্যক্তিৰ কাৰণে সিমানখিনি তেওঁ ব্যয় কৰিব নোৱাৰিবও পাৰে যিহেতু তেওঁ টকা পইচাৰ কথা থাকে সময়মতে তেওঁ সময়ত গৈ উপস্থিত হ'ব নোৱাৰে কাৰবাৰ যদি মেডিকেল ইমাৰ্জেন্সী থাকে জৰুৰীকালীন সেৱা কৰিব লগা হয় তেতিয়াহ'লে হয়তো কেতিয়াবা অসুবিধাৰ সন্মুখীন হয় যদিও আমাৰ ওৱান জিৰ' এইট আছে তথাপিও সময়মতে আহিব নোৱাৰিবও পাৰে গতিকে সেইকাৰণে সাধাৰণ মানুহৰ কাৰণে কেতিয়াবা বৰ সম্ভৱপৰ হৈ নুঠে কেতিয়াবা যদি বিশেষ চিকিৎসাৰ প্ৰয়োজন হয় তেতিয়াহ'লে দূৰলে যদি যাত্ৰা কৰিবলগীয়া হয় তেতিয়া তেওঁলোকে ব্যয় কৰিব নোৱাৰে লগতে ইয়াত প্ৰত্যাহ্বান বুলি ক'বলৈ গ'লে আমাৰ এনেকুৱা ধৰণৰ হয় যে বহুত ধৰণৰ অসুবিধাই দেখা দিয়ে কেতিয়াবা অকণমান কষ্টদায়ক হয় আমনিদায়ক হয় ব্যয়বহুল হয় আৰু সময়মতে উপস্থিত হ'ব নোৱাৰা এটা যিটো অসুবিধা সেইটোও দেখা পোৱা যায় গতিকে মই ভাবোঁ প্ৰত্যাহ্বান বুলি ক'লে সেইখিনি বস্তু ইয়াত সামৰি লয়